হেল্ল' হয় এতিয়া আমি বাতৰিসমূহত দেখি আছোঁ চি ডাবল এ বিষয়ে যথেষ্ট মানে যিকোনো মাধ্যমত শ্ৰব্য মাধ্যম হওক বা টেলিভিচন বিভিন্ন দিশ ক্ষেত্ৰত আমি দেখি আছোঁ চি ডাবল এ বিষয়ে আপুনি অলপমান জনাব নেকি এতিয়া কেনেকুৱা ধৰণৰ মানে এতিয়া তাৰ অৱস্থিতিটো কি হৈ আছে এতিয়া বৰ্তমান হয় কা

হয়

অ' এইটো এতিয়া সমস্যাই হ'ব দেখোন যিমান দূৰ দেখিছোঁ অ' বাকী আমাৰ অসম আমাৰ অসমীয়াৰ যথেষ্ট অসুবিধা হ'ব ছাগে অসমৰ যিখিনি স্থানীয় মানুহ হয় হয় ঠিক আছে হয় বহুত ধন্যবাদ আপোনালৈ এইখিনি জনোৱাৰ বাবে